অঁ গুড আফটাৰনোন ক'ত লাগিলে হেল্ল' গুড আফটাৰনোন ক'ত লাগিলে বাৰু অঁ হয় হয় আপুনি মই এই গুৱাহাটীৰপৰা গৈ আছোঁ ৰেলত জনশতাব্দীখনতে গৈছোঁ এতিয়া এতিয়া মই কাজিৰঙালৈ যাব খুজিছোঁ মই কেনেকৈ কেনেকৈ ক'ত নামিম কেনেকৈ যাব পাৰিম

গোলাঘাট বাছ আস্থান গোলাঘাট বাছ আস্থান মানে কি পাব্লিক নে

হয় হয়

অঁ থেংক ইউ থেংক ইউ ধন্যবাদ দেই বাইদেউ অঁ ঠিক আছে ঠিক আছে ধন্যবাদ বাইদেউ আপোনাৰ সহায়ৰ বাবে ঠিক আছে